আমাৰ ইয়াতে পৰ্যটনস্থলী হিচাপে ভৈৰৱকুণ্ড আছে আৰু তাৰ কাষতে ভূটান আছে আৰু অৰুণাচল আছে আমি গ'লে গোটেইকেইখন জাগাতে যাওঁ কাৰণ ওচৰা ওচৰি হয় ভৈৰৱকুণ্ডৰ ওচৰতে ভূটান ভূটানৰ ওচৰত অৰুণাচল অৰুণাচলৰ ৰাস্তাটো বহুত বেকা তেৰা হয় আচলতে তথাপিও যাওঁ আৰু আমি তাতে যায় ভাল লাগে ভৈৰৱকুণ্ড ভৈৰৱকুণ্ডত ডিচেম্বৰ জানুৱাৰীত বহুতো পৰ্যটন আহে বহুতো বহুত দূৰৰ দূৰৰ পৰা আহে কাৰণ তাতে চাব লগা বহুত জেগা আছে পাহাৰ আছে পৰ্বত আছে নদী আছে আৰু তাতে সৰু বাচ্ছাবোৰৰ কাৰণে এখন ৰিজৰ্ট বনাইছে সেই ৰিজৰ্টখনত সৰু বাচ্ছাবোৰ খেলাৰ বাবে বহুতো সামগ্ৰী আছে আৰু তাতে মানে থাকিব পৰা ব্যৱস্থাও আছে আৰু খাদ্যৰ সুবিধাটো বিশেষকৈ খাদ্যৰ সুবিধাটো বহুত আছে ভৈৰৱকুণ্ডত যেতিয়া যাওঁ তেতিয়া ৰাস্তাবোৰ ভাল আৰু তাৰে তাৰে ওচৰতে এ আৰ্মি কেম্প আছে আৰু ইফালে যাওঁতে এটা নদী পাৰ হ'ব লাগে নদীটোৰ নাম আছিলে গলন্দী গলন্দী নদী পাৰ হ'ব লাগে তাৰে মাজতে অকণমান ৰাস্তা বেয়া আছে কিন্তু বাকীখিনি ভাল তাতে যোৱা তাতে যদি যাওঁ তেতিয়াহ'লে খাদ্যৰ বাবে তেতিয়া বনাই খাওঁ বা খানা খাওঁ তেতিয়া তেতিয়া বহুত বহুতো মানে চক পাৰ হৈ যাওঁ মানে তাতে বহুতো সামগ্ৰীৰ কাৰণ বজাৰ কৰিব পাৰে ব্যৱস্থা গোটেইখিনি আছে খৰিৰ পৰা ইত্যাদি কৰি মাছ মাংস গোটেইখিনিয়ে আছে তাতে তাৰপৰা বজাৰ কৰি লৈ তাতে খাব পাৰে খাব পাৰি বিশেষ কৰি জানুৱাৰী জানুৱাৰীৰ সময়ত যেতিয়া ঠাণ্ডা পৰি থাকে তেতিয়া তাতে বহুতো এক্সিডেণ্ট হয় কাৰণ তাতে মধ্য মদ্যপান কৰা মদ্যপানৰ মানে মদ্যপানৰ দামটো কম হয় তাতে সেইকাৰণে সকলো সকলোৱে মদ্যপান কৰে যায় কিনে তেতিয়া অহাৰ সময়ত এক্সিডেণ্ট এক্সিডেণ্টবোৰ হৈ যায় সেই এক্সিডেণ্টত বহুতো মানুহ ঢুকাইছে আৰু মদ্যপান কৰি নদীৰ ওচৰত যায় নদীৰ ওচৰত গ'লে ভৰিবোৰ শ্লিপ খাই কাৰণ নদীত থকা শিলবোৰ পিছল হৈ থাকে সেইকাৰণে সেইকাৰণে পিছলি পিছলি যায় আৰু বহুতো মানুহ আজিলৈকে মই যেতিয়াৰ পৰা গৈছো বা মই যেতিয়াৰ পৰা জান জনা হৈছো তেতিয়ালৈকে আজিলৈকে জানুৱাৰী ডিচেম্বৰত ডিচেম্বৰ বা জানুৱাৰীত এক্সিডেণ্ট মানে হয়ে আৰু বহুতো মানুহ ঢুকায় আৰু ভৈৰৱকুণ্ড নামটো আচলতে বহুত ইতিহাস আছে ভৈৰৱকুণ্ড নামটোত মানে বহুতো বহুতো জড়িত হৈ আছে ভৈৰৱ ভৈৰৱ নামটো আচলতে শিৱৰ ভৈৰৱ শিৱই তাতে আগৰ কথামতে মই গম নাপাওঁ আচলতে তাতে শিৱই ধ্যান কৰিছিল ধ্যান ধ্যান কৰোঁতে ধ্যান কৰাৰ কাৰণে নামটো তাতে ভৈৰৱকুণ্ড হৈছে তাৰ ওচৰত অৰুণাচল আছে অৰুণাচলত ভূটানত এটা বুদ্ধিষ্ট টেম্পল আছে মানে মন্দিৰ বুদ্ধিষ্ট মন্দিৰ আছিল বুদ্ধদেৱৰ তাতে স্প্ৰিং দলং আছে আৰু তাতে যিহেতু পৰ্যটনস্থলী হয় বহুতো মানুহ আহে বহুত দূৰৰ দূৰৰ পৰা মানুহ আহে সেয়েহে তাতে বহুতো দূৰৰ দূৰৰ পৰা মানুহ আহে কাৰণে ওচৰৰ কামবোৰ মানে ওচৰৰ গাঁওবোৰৰ ওচৰত ব বাস কৰা লোকসকলে বিশেষ কৰি বড়ো জনগোষ্ঠীসকলে খেতি বাতি কৰে আৰু সেই খেতিবোৰ তাতে তাতে সিহঁতে বিক্ৰী কৰিব পাৰে বিক্ৰী কৰি পইচা উপাৰ্জন কৰিব পাৰে সেইকাৰণে সেইখিনি সময়ত তাহাঁত সেই লোকসকলৰ বাবে বহুতো সুবিধা হয় কাৰণ তাতে কাৰণ তাতে বহুতো তাতে খেতি কৰে আগে আগে যেনে নৱেম্বৰ মানৰ পৰা খেতি আৰম্ভ কৰি দিয়ে বগৰী ৰুৱে কমলা টেঙা ৰুৱে এইবোৰ খাই এইবোৰ বিক্ৰী কৰে আৰু তাৰ তাৰে কাষতে ভৈৰৱকুণ্ডত ঠাইখনত কিন্তু গ'লে নেটৱৰ্ক নাপায় আজিকালি সকলোৱে যায় ভিডিঅ' বনায় কিন্তু সেইখিনি তাতে গ'লে নেটৱৰ্ক একেবাৰে ন নাপায় আৰু তাতে হাতীও হাতীবোৰো ওলায় হাতী বান্দৰ এইবিলাকো আছে আৰু তাতে এতিয়া কি হৈছে গছবোৰ আছিলে কিন্তু গছবোৰ কটোতে কাটোতে গোটেই গছবোৰ নোহোৱা হৈ গৈছে আৰু পৰ্বত পাহাৰো আছিলে কিন্তু এতিয়া বৰ্তমান চব পৰ্বতবোৰ ভাঙি ভাঙি গৈছে আৰু নদী নদীত আজিকালি পৰ্যটনস্থলী স্থল বুলি ক'লে মানে মানুহবোৰ যেতিয়াই তেতিয়াই যায় কোনো মানে মানে কোনো মানে সময় নাই যেনে জানুৱাৰীতে যাব আজিকালি আমাৰ ওচৰৰ মানুহবোৰতো মানে যায়ে থাকে ৰবিবাৰ পালে তাতে যায় আৰু খানা খাই তেনেকৈ গুচি আহে আমিও গৈছিলোঁ ফেমিলিৰ লগত তেতিয়া আমাৰ মায়ে এতিয়ালৈ দুবাৰে গ'ল মাৰ গাড়ীত অলপ প্ৰব্লেম হয় তিনি ঘণ্টামান লাগি যায় আৰু তাৰ ৰাস্তাবোৰ অকোৱা পকোৱা যে সেইকাৰণে মানে যাবৰ কাৰণে অলপ অসুবিধা পায় আৰু আমাৰ দেউতাই তাতে মানুহবোৰৰ লগত যায় তাতে খাদ্য বনাবৰ কাৰণে পিকনিক গ'লে মানুহবোৰেতো ফটো উঠে ভিডিঅ' লয় কিন্তু খাদ্য কোনে বনাব খাদ্য বনোৱা মানুহ লৈ যায় তেনেকৈ তেনেকেই যায় আৰু ভৈৰৱকুণ্ডৰ বিষয়ে কিমান ক'মনো আৰু বহুতো আছে বহুতো মানুহে বহুতো জানে হয়তো মানে বহুত দূৰ দূৰৰ পৰা আনকি ফৰেন কাানট্ৰিৰ পৰা ৰাছিয়াৰ পৰাও আনকি আহিছে আৰু তাতে তাৰে আমাৰ ইয়াৰে ওদালগুৰি সম ওদালগুৰিটো ভৈৰৱকুণ্ড সমষ্টিৰ আণ্ডাৰতে পৰে ইয়াতে বৰ্ত কি ইউ পি পি এল ইউ পি পি এল আছে ভৈৰৱকুণ্ডত ইউ পি পি এল সমষ্টি তাতে বহুতো কিবা হয় তাৰে বহুত ডাঙৰ ডাঙৰ দলংবোৰ দলংবোৰ বনাইছে আৰু এইটো ডিচেম্বৰ আৰু জানুৱাৰীৰ সময়ত নদীৰ নদী এটা সৰু নদী তাৰে ওপৰত এখন দলং বনাই বাঁহৰে মানুহ অহা যোৱা কৰিবৰ কাৰণে আৰু তেতিয়া তাতে সেইখিনি সময়ত সেইখিনি সময়ত বহুতো টিকেট টিকেটৰ ব্যৱস্থা কৰে তাতে টিকেট কাটে তেতিয়া ওচৰৰ মানুহবিলাকৰ মনুহবোৰ সুবিধা হয় আৰু যায় তাতে ভৈৰৱকুণ্ডত ভৈৰৱকুণ্ডত যায় তাৰপিছত অৰুণাচলতো যায় অৰুণাচলৰ আজিকালি বহুতো পইচাৰ প্ৰয়োজন হয় কাৰণ পাছ যাওঁতে বহুতো গে'ট পাৰ হ'ব লাগে সেইকাৰণে আৰু ঠাইবোৰ পোৱা মানে তাতে গৈ কিনে পিকনিক খাবৰ কাৰণ ঠাইবোৰ পোৱাতো বহুত অসুবিধা হয় বহুতে অসুবিধা হয় আৰু গাড়ীবোৰ থ'বৰ কাৰণে বহুত অসুবিধা হয় এনেকুৱা হয় মানে ডিচেম্বৰৰ সময়ত তাতে জাগা মানে একদম নাপায়ে তাতে জাগা নোহোৱা হৈ যায় তাতে গাড়ী থ'বৰ কাৰণে জাগা নোহোৱা হৈ যায় আৰু এইফালে অৰুণাচলত বেছিকৈ যোৱা নাই বাৰু কিন্তু ফটো উঠিব পৰা বহুতো মানে ভাল ভাল জেগা আছে আৰু ভূটানত ভূটানৰ এখন বহুত ভূটানটো আমাৰ বাহিৰা দেশ সেইকাৰণে তাতে সোমাবৰ কাৰণে পাছ লাগে সৰু বাচ্ছাৰ আধাৰ কাৰ্ড হ'লেও হয় আৰু ডাঙৰৰ ভোটাৰ আই ডি লাগে তেতিয়াহে তাতে সোমাব দিয়ে তাহাঁতৰ কাণ্ট্রীত নহ'লে তাতে সোমাব দিয়ে সেই আৰু আমি এইখিনি টাইমত বন্ধ স্কুল কলেজ বন্ধ হ'লে আমি তাতে যাওঁ আৰু এনেকৈ আৰু তাতে খাওঁ তাতে থকাৰ ব্যৱস্থাটো ধুনীয়া আছে আৰু গৈ কিনে অকল মাংস বা যি বস্তু আপোনালোকে খাই ভাল পায় সেইখিনি বনালে হ'ল তাৰে ওচৰতে এখন ৰিজৰ্ট আছে তাতে ৰিজৰ্টত আপুনি ভাতটো বনাব দিলেও তাহ তাহাঁতে ভাত বনাই দিব পইচাটো দিব লাগিব আৰু পানী চানীৰ সুবিধাটো বিশেষকৈ আছে বটল চটল লৈ যাব আৰু যাওঁতে ৰাস্তাটো পাৰ হৈ যাওঁতে বহুতো সৰু সৰু দোকান পায় তাতে চিপছ টিপছ কিনিলে আৰু তাতে মদ্যপানৰ মাদক দ্ৰব্যটোৰ দাম বহুতেই কম আৰু তাতে পেট্ৰল পেট্ৰলৰ দামবোৰ বহুত কম হয় সেইকাৰণে ইয়াৰ পৰা যাই কিনে মানুহবোৰে তাতে পেট্ৰল ভল ভৰাই আনে কাৰণ ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা ভৈৰৱকুণ্ডখন বেছি দূৰত নহয় সেইকাৰণে ইয়াৰ পৰা আমি গৈ কিনে গাড়ীত পেট্ৰলবোৰ ভৰাই আনো আৰু ভৈৰৱকুণ্ডলৈ যাবৰ কাৰণে কিয় সুবিধা হয় কাৰণ আমাৰ পৰা ওচৰত হয় আৰু বিশেষকৈ বেছি সময় নালাগে তাৰ লগতে দুখন এখন হ'ল অৰুণাচল এখন এখন হ'ল ভূটান বাহিৰা দেশ আছে তাতে আমি সেইখন চাব পাৰোঁ মানে ওচৰৰে ওচৰতে হয় কিন্তু বাহিৰা বাহিৰা দেশ সেইকাৰণে সেইকাৰণে আমি যাওঁ আৰু ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা চাব গ'লে ভৈৰৱকুণ্ডৰ বাহিৰে ইফালেও আছে ইফালে ইফালে কি আছে আৰু ইফালে ভৈৰৱকুণ্ডৰ বাহিৰে ওদালগুৰি ডিষ্ট্ৰিকৰ ইফালেও আছে কিব কিবি তাত পাৰ্ক চাৰ্কো আছে তাতে ধুনীয়াকৈ হ আৰু ৰাস্তা আৰু তাতে বহুতো সেই এম এল এ মিটিংবোৰ হয় মিটিংবোৰত মিটিংবোৰতো আমি যাওঁ কেতিয়াবা তাতে নাচা হয় গান গোৱা হয় তেনেকৈ আৰু আমি যাওঁ আৰু বহুত জাতি জনগোষ্ঠী আহে মানে তাতে মানে হিচাপ নাই কিমান মানুহ আহে আৰু নদীটো বিশেষকৈ নদীৰ পানী বহুত চাফা হয় আৰু তাতে দলঙৰ দলংবোৰ ধুনীয়া আৰু তাতে মানে ফটো উঠিবৰ কাৰণে বহুত বহুত ধুনীয়া জেগা আছে সেয়ে আৰু ভৈৰৱকুণ্ডত ভাল লাগে যায় এইখিনিয়ে তাত আমি ভৈৰৱকুণ্ডত বিশেষ কৰি আপুনি কলগছ কলগছ পাব কলগছ বহুত আছে আৰু হাতী ওলাই যিহেতু তাতে তাতে এটা ব্যৱস্থা নাই যিটো হ'ল মানে তাতে মাদক দ্ৰব্য দ্ৰব্যপান কৰাৰ ব্যৱস্থাটো কমাব লাগে মোৰ মতে তাতে সেইটো বস্তুৰ একো ব্যৱস্থাই লোৱা নাই তাতে মানে দামটো কমাব কিয় লাগে তাতে দামটো বা বঢ়াব লাগে কাৰণ দামটো বঢ়ালেহে সকলোৱে নাখাব ল'ৰাবোৰে আৰু তেতিয়া এক্সিডেণ্ট কমকৈ হ'ব এক্সিডেণ্ট কমকৈ হ'ব কমকৈ হ'ব আৰু যাতে কম কমলা টেঙা সেইখিনি সময়ত কমলা টেঙা খোৱা যায় কিন্তু আমি যাম যাম বুলি কওঁতে যাম যাম বুলি ভাবোঁতে ভাবোঁতে যোৱাই হোৱা নাই যাম যাম বুলি কোৱাহে হয় কিন্তু যোৱাই নহয় কাৰণ ওচৰৰ জেগা এনেকৈ ভাবে এই ওচৰতে আৰু কিয় যাম তেনেকুৱা টাইপৰ হৈ যায় সেইকাৰণে সেইকাৰণে আৰু যোৱাই নহয় আৰু কিন্তু কিন্তু আমাৰ ইয়াত আমাৰ ঘৰত আলহীবোৰ আহে মাত্ৰ আহে ভৈৰৱকুণ্ড যাম ভৈৰৱকুণ্ড গ'লেহে ভৈৰৱকুণ্ড গ'লেহে আমিতো ফুৰিব যাম তেনেকৈ আহে সেই হিচাপে এটা ভাল হৈছে আলহীবোৰ আহে বাৰু আমাৰ তাতে ফুৰিবলৈ ভৈৰৱকুণ্ডত আৰু ভৈৰৱকুণ্ডৰ অঁ তাতে কিন্তু নেটৱৰ্ক নাপায় কৈছিলোঁ চাগে মই তাতে নেটৱৰ্ক একেবাৰে নাপায় অলপো নাপায় নেটৱৰ্ক তাতে মাত্ৰ ফটো চটো উঠি আহিব পাৰিব কিন্তু ইয়াতে ফে'চবুক হোৱাটছএপ এইবাক এইব এইবোৰত ঘৰত আহিহে দিব পাৰিব আৰু তাতে এনেকুৱা এনেকুৱা মানে ভিৰ হয় আৰু তাতে বহুতো মানে গাঁৱৰ মানুহবিলাকৰ সেইখিনি সময়ত বহুতো ভাল হয় কাৰণ সেইখ সেইখিনি টাইমত গাঁৱৰ মানুহবোৰ বহুত ভালে কাৰণ সেইখিনি টাইমত বিক্ৰী কৰিব পাৰে বস্তুবোৰ আৰু তাতে বহুতকেইখন গাঁও আছে ভিতৰে ভিতৰে আৰু তাৰ কাষতে তাৰ কাষতে এটা ৱাটাৰফল আছে পানী ঝৰ্ণা ঝৰ্ণা এটা আছে নতুনকৈ তাৰে গাঁৱৰে কেইজনমান যুৱকে সেইটো মানে সেইটো ন মানে সেইটো এনেই আছিলে আৰু কিন্তু সেইখন গাঁৱৰে কেইজনমান যুৱকে তাৰে সেইখন চাফা তাফা কৰি ওচৰৰ জাগাবোৰ তাতে তাতে সেই কৰিছে সেইখন মানে চেবুল টেবুল চেবুল দিছে বাঁহবোৰ কাটি কাটি বহিব পৰা ব্যৱস্থা কৰি কিনে তাতেও এণ্ট্ৰিৰ কাৰণে পইচা লয় আৰু সেইটো এটা ইনকামৰ পথে হ'ল জীৱিকাৰ পথ হ'ল ল'ৰাবোৰৰ এনে থকাতকৈ সেইখিনিটো কৰিছে সেইটো এটা জীৱিকা তাতে চাফা কৰি তাতে মানুহবোৰে চাব যায় সেইটো আৰু এক্স মানে তাহাঁতে পইচা পায় সেইটো কিন্তু ভাল ব্যৱস্থা কৰিছে তেনেকেই আৰু ৱাটাৰফলটো চাই ভালে লাগে ভিতৰুৱা ৰাস্তাৰে যাব পাৰি আৰু ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা ভিতৰৰ ভিতৰুৱা ৰাস্তাৰে গ'লে ভিতৰৰ ভিতৰৰ ৰাস্তাৰে গ'লে তাতে সেই সোনকালে পায় ইফালে বহুত ভিতৰৰ ভিতৰৰ ৰাস্তা আছে আৰু ভৈৰৱকুণ্ড নাপাওঁতে মেইন ৰাস্তাই আৰু হাইৱে' কাষে কাষে গছবোৰ আছে গছবোৰ আছে আৰু অলপ বতাহ বা বৰষুণ দিলে অসুবিধা তাতে কিন্তু বিশেষ কৰি বহুত বহু বৰষুণ আহে কাৰণ নদী আছে পাহাৰ আছে সেইকাৰণে বহুত বৰষুণ আহে আৰু গছবোৰ আছে কাৰণে বতাহ বৰষুণ দিলে অলপ অসুবিধা হয় কাৰণ গছৰ ঠানিবোৰ গছৰ ঠানিবোৰ পৰি পৰি যায় পৰি গ'লে আকৌ পৰি গ'লে আকৌ এক্সিডেণ্ট হোৱাৰ বহুত চাঞ্চ থাকে আৰু ওচৰতে মানুহবোৰে সেইখিনি সময়ত দোকান চোকান দি লয় দোকান চোকান দিলে অলপমান বিক্ৰী হয় ইয়াতে বিশেষকৈ টেকেলি পিঠা আৰু ঘুগুনি এইটো তাতে বহুত বিক্ৰী হয় আৰু সেইটো বস্তু এইটো বস্তুটো টেকেলি পিঠাটো চাউলৰ গুড়ি আৰু তিল নাৰিকল এনেকৈ বনায় আৰু চাহ কিন্তু পৰ্যটকসকলে এইটো বস্তু বহুত ভাল পায় ইয়াতে আহে খাবলৈ কাৰণ ইয়াতে আৰু ভৈৰৱকুণ্ডত বিশেষ কৰি গাহৰি মাংস ইয়াতে যিমান মানুহবোৰে খানা খাই গাহৰি মাংসৰে খায় বেলেগ একো নাখায় গাহৰিয়ে গাহৰি মেইন বুলি ক'লেও মানে গাহৰি মদ আৰু জানে তাতে মাদক দ্ৰব্যৰ দামটো কম মদৰ দামটো কম সেইকাৰণে মাংসবোৰ লৈ যায় আৰু তাতে প্ৰেমিক প্ৰেমিকাৰ কাৰণেও যাবৰ কাৰণে এক্সট্ৰা জাগা আছে আৰু ধুনীয়া ব্যৱস্থা আছে যাতে বহি কিনে খাব পৰা চিষ্টেম আছে সেয়াই আৰু আৰু ফেমিলীৰ কাৰণে তাতে হোমষ্টে'ও আছে তাতে ধুনীয়াকৈ থাকিব পাৰে এটা এটা এটা এটা সৰু সৰু ঘৰ আছে তাতে থাকিব পাৰে এদিনত চাগে লয় পইচা ছয়শমান এনেকে আৰু বাচ্ছাৰ লগত গ'লে বিশেষ কৰি ভাল কাৰণ তাতে বহুতো খেলা বস্তু আছে আৰু ভৈৰৱকুণ্ডখন এটা ক্ষেত্ৰত ভাল যদিও তাতে মানে বহুতো লেতেৰা কৰে মানুহবোৰৰ এইটোৱে বেয়া গ যায় যাই কিনে লেতেৰা কৰে লেতেৰা মানে খানা খাইছে খা কিন্তু তাতে লেতেৰা কৰি পৰিৱেশ প্ৰদূষণ কৰি আহে তাতে বহুত লেতেৰা বস্তু খাব তাতে পেলাব গ'লে একো প্ৰব্লেম নাই কিন্তু খ গৈ কিনে ভালকৈ চাফা কৰি থৈ আহিব লাগে আৰু মই সৰুতে গৈছিলো সৰুতে যাওঁতে এবাৰতো পানীত তাতে পিচলি গ'লো শিলত তেতিয়াৰ পৰা আৰু মই তাতে নদীত নাযাওঁ আৰু ভয় লাগে তাৰছত অৰুণাচলত মই কাম সূত্ৰে গৈছিলো এদিন কামৰ কাৰণে গৈছিলো অৰুণাচলত অৰুণাচলত গৈছিলো তাতে ফটো চটো উঠিলো সেইখিনি আৰু তাতে এণ্ট্ৰি ফিজ বহুত পইচা লয় আৰু তাতে বহুত চেকিং কৰে কাৰণ তাৰে পৰা বহুত ভাং চাং আহে যে তাৰে ত সেইকাৰণে তাৰে পৰা তাতে বহুত চেকিং কৰে যাওঁতে প্ৰব্লেম নাই বাৰু যাব পাৰে আৰু ভূটানত বিশেষ কৰি বাইক সৰু গাড়ী ভূটানৰ ভিতৰত সোমাব নিদিয়ে গ'লে কাৰ লৈ যাব লাগে এতিয়া কাৰ নাথাকিলে বাইক লৈ বাইক লৈ বাইক লৈ যাব লাগে আৰু উপায় নাই তাতে বাইক লৈ যাই কিনে বাইক লৈ বাইক বাইকটো নিব নিদিয়ে কাৰ লৈ গ'লে ভাল আৰু ভৰি বিষ নহয় কিন্তু যদি যিবিলাকৰ কাৰ নাই সেইবিলাকেতো খোজ কাঢ়ি যাব লাগিব সেই আমি খোজ কাঢ়ি গৈছিলোঁ খোজ কাঢ়ি গ'লে মানে খোজ কাঢ়ি গ'লে কষ্ট হয় আৰু বহুত খোজ কাঢ়িব লাগে আৰু ওখ টো ভূটানখন ওখ আৰু টেম্পল মন্দিৰকেইটা আছে বুদ্ধিষ্ট মন্দিৰ তাতে যি বিচাৰো তাতে হয় বুলি কয় কিন্তু এতিয়া হ'লেহে ক'ম আৰু হোৱা নাই বৰ্তমানলৈকে আৰু আমি গৈ কিনে তাতে এখন দলং আছে স্প্ৰিং দলং লৰাই দিলে

লৰাই দিলে দলংখন লৰাই দিলে তাতে মানে পৰি যাব পাৰে মানে ভয় লাগে কিন্তু পৰি ন তাৰে লোকেল ল'ৰাবোৰে তেনেকৈ মানুহবোৰক ভয় খুৱায় ভয় খুৱাই কিনে দলংখন লৰাই দিয়ে কিন্তু হ'লেও এতিয়া আমাৰ মা মাহঁতে ভয় কৰিব কিন্তু ভয় কৰিব লগা একো নাই তাতে পৰি নাযায় সেইটো সেইটো চাই কিনে বনাইছে তাতে আৰু সেইখিনি টাইমত মোৰ এটাই ভাল লাগিছে গোটেইখিনিৰ ভিতৰত ভৈৰৱকুণ্ডত তাতে মানুহবোৰে যাই কিনে গাঁৱৰ মানুহখিনিৰ সুবিধা তাতে বহুতো তাতে বহুত মানে সুবিধা হয় কাৰণ তাহাঁতে পইচা পায় মানে বিক্ৰী কৰি কিনে ধুনীয়াকৈ পইচা পায় আৰু ঘৰৰ বস্তুবোৰ বিক্ৰী কৰে আৰু মোৰ এটা কথা চবতকৈ বেয়া লগা কথাটো হ'ল তাতে মদৰ দামটো কমাই দিছে কাৰণ তাতে বাঢ়াই হে দিব লাগে কমাই দিব নালাগে আৰু তাতে বহুত লেতেৰা কৰে সেই লেতেৰা কৰিব নালাগে গৈ কিনে ধুনীয়াকৈ খাই লৈ ধুনীয়াকৈ চাফা কৰি আহিব লাগে কিন্তু লেতেৰা কৰি আহিব নালাগে আমি গ'লেও আমি লেতেৰা কৰি নাহোঁ সেয়ে মানুহবোৰেও বুজি পাব লাগে এইখিনি কথা যে লেতেৰা কৰিব নালাগে বুলি কিন্তু কি ক'ম আৰু কোনোৱেতো কথা নুশুনে সেয়াই আৰু আমাৰ ওচৰত এইখিনিয়ে আছে চাব লগা ভৈৰৱকুণ্ডত ভৈৰৱকুণ্ড আছে আৰু তাতে কি ক'ম তাতে ভালেই বাৰু গোটেইখিনি ভালে ভালে পাব গ'লে মানুহবোৰে কিন্তু আমি এতিয়া ওচৰতে থাকোঁতো বিশেষ কৰি ওচৰৰ কাৰণে ওচৰৰ বস্তুৰ মূল্য নোহোৱা যেন আমি সকলোকে আমাৰ দূৰৰ দূৰৰ আলহীবোৰ আহে আহি কিনে আকৌ ভৈৰৱকুণ্ড যাম ভৈৰৱকুণ্ড যাম ভৈৰৱকুণ্ডত লৈ যাওঁ কিন্তু আমি বিশেষকৈ নাযাওঁ আলহীবোৰৰ লগত গ'লেহে যাওঁ তাতে বহুতো হোটেল আছে কিন্তু বড়ো মানুহৰ হোটেল আছে তাতে খাব পৰা ব্যৱস্থা ভাত পানী গোটেই পাব কিন্তু তাতে ভাত পানী পালে হোটেলত পালেও কি হ'ব ভাত পানীৰ বিক্ৰী নহয় কিন্তু মদৰহে বিক্ৰী হয় ভাত পানীটো খায়ে আৰু তাতে এনেকুৱা জাগাবোৰ সেই কৰি থৈছে মানে বহা চিষ্টেমটো কৰি দিছে ধুনীয়া আৰু ইয়াতে আমাৰ ওদালগুৰিতে গাৰ'বস্তি নামৰ জাগা এখন আছে তাতে ট্ৰ্ৰী হাউ মানে গছৰ ওপৰত ঘৰ বনাইছে তাতে বহা তাতে বহুত ধুনীয়া জাগাখিনি গাৰবস্তিত তাতেও ভাল লাগে আৰু আৰু এইফালে কি আছে ৰ'ব গাৰ'বস্তি আছে আৰু এইফালে ভৈৰৱকুণ্ডত নাপাওঁতে এখন ৰিজৰ্ট পায় ৰিভাৰ ৰিজৰ্ট বুলি সেইখনতো বহুত ভাল সেইখনত খানাবোৰ ভালেই বাৰু ঠিক ঠিক ঠাক খানাবোৰ কিন্তু দামবোৰ বহুত হয় আৰু কিন্তু ফটো উঠিব পৰা অত্যন্ত বহুত বেছি জেগা আছে তাতে মানে খানা খাব পৰা খানা খাব নিদিয়ে তাতে এ কিবা ফটো উঠিব পাৰ ছ'ৰি আৰু ইফালে গাৰ'বস্তি ক'লোঁ আৰু ইফালে আছে গাৰ'বস্তী আছে ওদালগুৰি ডিষ্ট্ৰিক্টত এখন পাৰ্কো আছে পাৰ্ক আৰু এখন আছে ইক' ৰিজৰ্ট বুলি আছে ইক' ৰিজৰ্ট তাতেও আছে ধুনীয়া জেগা তাতে তাতে ধুনীয়া জেগা তাতেও মানে মানুহবোৰ যায় কিন্তু এটা নদী পাৰ হৈ যাব লাগে সেইখনত কিন্তু বাৰিষা বাৰিষাত সেইকাৰণে নাযায় তাতে বহুত দূৰৰ দূৰৰ মানুহ আহে তাতে মানে থাকি থাকা ব্যৱস্থাটো বহুত মানে মানে বহুত ধনী মানুহবোৰ আহে আৰু তাতে বহুত সুবিধা সেইকাৰণে তাতে মানুহবোৰ আহে সেয়ে আৰু